আমি যোৱা বছৰ বৰশিল যোৱা বছৰ বগীবিল দলং চাবলৈ গৈছিলোঁ লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত স্কুল স্কুল কলেজৰ পৰা তুলিছিলে আমি মই ঠিক বাৰটা বজাতে উঠিলোঁ বাৰটা বজাত উঠি পিনি বাৰটা বজাত উঠি মানে উঠি পিনি গা চা ধুই মেলি চাফ চিকুণ হৈ মেলি ওলাই গ ল'লোঁ বৰদেউতাই গৈ থৈ আহিলে গৈ বৰদেউতাই থৈ আহিলে গৈ তিনিটা চাৰে তিনিটা বজাত বৰদেউতাই গৈ গেলেকী কলেজত থৈ আহিলে থৈ মেলি মই ওলালোঁ ওলাই পিনি গাড়ী উঠিলোঁ লগৰ সমনীয়াৰ লগত অলপ দেৰি ৰখিলোঁ চাগে দেই বহুত দেৰি ৰখিলোঁ আধা ঘণ্টামান বহুত দেৰি ৰখি পিনি তাৰপৰা ৰখি পিনি গ'লোঁ গৈ পিনি বাটতে আমাৰ গাড়ীখন এক্সিডেণ্ট হ'ল গাড়ীখন এক্সিডেণ্ট মানে হেৰি আগৰ গ্লাচখন ফ্ৰণ্টৰ গ্লাচখন ভাগি পৰিলে নিজে নিজে এটা অঘটনেই হ'ল আৰু অঘটন হোৱাৰ পৰা আমি বাচি আহিছোঁ আৰু যেন তেনে তাৰপৰা আমি গৈ পেলাই বগীবিল দিলং চালোঁ গৈ আঠটা বজাত বগীবিল দলং পাইছোঁ গৈ ঠিক সিমান টাইমতে পাইছোঁ দেই আঠটামান বজাত বগীবিল দলং পাই মেলি সকলোবোৰ ফুৰি মেলি লগৰ সমনীয়াৰ লগত ফটো চটো মাৰি এইফালে বগীবিল দলং ঘূৰিলোঁ গৈ প্ৰথমে ছাৰহঁতে পেকেট লাঞ্চ দিলে পেকেট লাঞ্চ দি পিনি সবেই লগৰ লগৰ সমনীয়াৰ লগত ঘূৰি ফুৰি সবেই নিজৰ নিজৰ বেষ্ট ফেণ্ড লগৰবোৰৰ লগত গ'ল আৰু গৈ পিনি ঘূৰি ফুৰি আহিলৈগে আৰু আহি পিনি ঠিক ডেৰটামান বজাত ঘূৰি আহিছোঁ আৰু আমি তাৰপৰা ঘূৰি ফুৰি মেলি গোটেইখন সব ঘূৰি এইফালে বগীবিল দলং গ'লোঁ লগতে এইফালে লিকাবালি বুলি এডোখৰ জেগা আছে তালৈ গৈ পিনি তাত গৈ বহুত দেৰি ফুৰিলোঁ লিকাবালি পৰা গৈ পেলাই মালিনী থানলৈ যাওঁ বুলি ক'লে ছাৰ বাইদেউহঁতে ছাৰ বাইদেউহঁতৰ লগত গৈ মালিনী থান আদি ঘূৰি ফুৰি সকলোবোৰ ঘূৰি মেলি আহিলোঁ আহি পিনি আকৌ এইফালে মালিনী থান ঘূৰি পিনি আহি ঘৰলৈ ঘৰ পাওঁতে ঠিক আধা ৰাস্তাতে মোক ফোন মাৰিছে বৰদেউতাই বগীবিল দলং নৌপাওঁতে বোলে ক'ৰ পালাহি আহি এনেকৈ ক'লে মই ক'লোঁ আৰু আমুক তামুক এনেকৈ পালোঁহি বুলি ক'লোঁ আৰু দিখৌ ডিমৌ পাইছোহি এনেকৈ ক'লোঁ তাৰপৰা বগীবিল দলং পাৰ হৈ আহি আমি শিৱসাগৰত ৰখিলোঁ শিৱসাগৰত সবেই ৰখি মেলি ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ তলাতল ঘৰ শিৱসাগৰৰ শিৱদৌল চালোঁ জয়দৌল চালোঁ বেবী দেৱী দৌল এটা আছে সেইটোও চালোঁ লগতে সব ঘূৰি ফুৰি মেলি আহিলোঁ লগৰবিলাকৰ লগত লগৰবিলাকৰ লগত আহিলোঁ আহি মেলি ফুৰিলোঁ ফুৰি মেলি খানা চানা খালোঁ জা জাঁজীত খালোঁ হোটেল এখন আছিলে তাতে ভাত খালোঁ তাত নিজে নিজে লৈ ল'ব লাগে আৰু মাছ মাংস যি খাই নিজৰ মন ইচ্ছাৰে লৈ ল'ব লাগে আৰু লৈ লৈ মেলি সবেই খালোঁ খাই বৈ আহি আহি পিনি ঘৰ পাওঁতে ঠিক চাৰে দহটামান বাজিছে আৰু আকৌ আকৌ এবাৰ গ'লোঁ লগৰখিনিৰ লগতে পে চৰাইদেউলৈ বুলি চৰাইদেউত গৈ মেলি আমি সকলোৱে ফুৰি মেলি নিজৰ পৰ্যটন স্থায়বোৰ সব চাই মেলি সবেই নিজৰ নিজৰ মতে ঘূৰিলে ঘূৰি ফুৰি একদম মানে আৰু গোটেইখনে সব নিজৰ নিজৰ মতে ঘূৰি লৈ ঘূৰি মেলি খানা খানা বনালে ছাৰহঁতে বাইদেউহঁতে ছাৰ খানা বনাই সব বনাই মেলি আজৰি কৰি দিলে খানা বনাই পিনি সব নিজৰ নিজৰ মতে বনাই মেলি খাই মেলি আজৰি হৈ ল'লে আৰু আৰু এইটো কি কয় ছাৰহঁতে আমাক ফটো চটো মাৰিলে সবেই ছাৰহঁতে চিপচ টিপছ সব কিনি দিছে আৰু কিনি মেলি মানে নিজৰ ল'ৰা ছোৱালী নিচিনা ভাবে নহ্ ছাৰহঁতে সেইবাবে চবেই চিপছ টিপছ কিনি বাইদেউহঁতেও চিপছ টিপছ কিনি মেলি দি সবেই আমাক আৰু নিজৰ সন্তানৰ দৰে ব্যৱহাৰ কৰি সবেই আমাক যি টি কিনি খোৱালে আৰু আৰু আহি থাকোঁতে আহি থাকোঁতে বাইদেউহঁতৰ ঘৰ পালোঁ শিৱসাগৰত বাইদেউহঁতৰ ঘৰত নামিলোঁ নামি পিনি বাইদেৱে ক'লে আহা আমাৰ ঘৰটো চাই যাবা বোলে তোমালোকে অতদিনৰ মূৰত আহিছা বোলে দেখিও নাই পোৱা বোলে আৰু ইভাগেতো অকলে আহিব নোৱাৰাই নহ্ এনেকৈ কৈছে আৰু অঁ আমি কৈছোঁ ঠিক অঁ বাইদেউ আপুনি ঠিকেই কৈছে বোলো হে আমি অকলেনো আহিব নোৱাৰোঁ আপোনাৰ লগতে আহোঁতে চাঞ্চটো পাওতে সোমাই যাওঁ আৰু বাইদেৱে একদম চাহ তাহ বনালে বাইদেউ ঘৰত চাকৰণী আছে আৰু চাকৰণীয়ে কাম চাম কৰি মেলি চাহ তাহ বনাই খোৱালে আমাক সবকে বাইদেৱে কৈছে থাকিব পাৰিলাহেঁতেন তোমালোক বোলে আমি কৈছোঁ আৰু মা দেউতাই ঘৰত চিন্তা কৰি থাকিব নহয় বোলো নহ'লে আকৌ থাকিলো হয় বোলো মা দেউতাই ঘৰত চিন্তা কৰি থাকিব লগতে আকৌ বোলো আমাৰ মা দেউতা বোলো ঘৰত অকলশৰীয়া বোলো ঘৰৰ এজনী ছোৱালী বোলো কেনেকৈনো থাকোঁ সেইবুলি ক'লোঁ আৰু কোৱা পিছত বাইদেউ ক'লে আৰু নালাগে দিয়া থাকিব বোলে আকৌ বোলে দিনটোৰ কাৰণে ওলাই আহিছা বোলে আকৌ ৰাতি হৈছে নহ্ মা দেউতাই বোলে ঘৰত চিন্তা কৰি থাকিব তাৰপৰা আমি ক'লোঁ অঁ বাইদেউ যাওঁ বোলো আপুনি ঠিকেই কৈছে বোলো আমি যাওঁগৈ আৰু বোলো বেলেগ এদিনা আহিম বোলো এতিয়াতো এতিয়াতো ঘৰটো চিনি পালোঁ আৰু বোলো পিছত আহিলে সোমাম থাকি মেলি যাম অকলশৰীয়াকৈ আহিম নহ্ বাইদেউ বোলো এনেকৈ ক'লোঁ অঁ ঠিকে আছে দিয়া এনেকৈ ক'লে তাৰপা ছাৰহঁত ছাৰে পূৰা নাচি মেলি ফূৰ্তি কৰি সকলোবোৰ পূৰা ঘূৰিলোঁ ঘূৰি মেলি সবেই আৰু সবেই আহি দি এইটো কি কয় মৰাণত সোমালে মৰাণত সোমাই মেলি মিঠাই চিঠাই লৈ পিনি সকলোবোৰে সবেই মিঠাই চিঠাই লৈ খালে চাহো অকণ খালে বহুত দেৰি অহা হ'ল যে অহা ভাত খোৱাও সময় হ'ল সেইবাবে সবেই চাহ মিঠাই খাই পিনি গাড়ীত বহি মেলি লওঁতে ঠিক নিশা দছটা এঘাৰটামান বাজিলেই চাগে তাৰপৰা এইফালে মালিনী থানতো গ'লোঁ মালিনী থানত গ'লোঁ বাইদেৱে টিকেট চিকেট কাটি মেলি আমি সোমালোঁ সোমাই মেলি চাহ তাহ তাতো মানে ধূপ ধূনা জ্বলাব পৰা আছে চাহ তাহ খাই মেলি গুচি আহিলোঁ আৰু তাত ধূপ ধূনা জ্বলাই চাহ তাহ খাই মেলি লাহে ধীৰে আমি গোটেইখন গুচি আহিলোঁ আৰু দেই তাৰপৰা ছাৰে ক'লে বোলে ব'লা আকৌ বোলে ফটো এখন মাৰোঁ বোলে সবেই লগে ভাগে আহিছোঁ বোলে মিলি যেতিয়া আহিছোঁ যেতিয়া নেকি বোলে ফটো এখনতো মাৰিবই লাগিব বোলে আমি ক'লোঁ অঁ হয় ছাৰ মাৰোঁগৈ ব'লক এনেকৈ ক'লোঁ আৰু তাত ছাৰে ক'লে আৰু ফটো চটো মাৰিলোঁ ছাৰ ছাৰে ছাৰতো বহুত ভাল একদম নিজৰ ল'ৰা ছোৱালীগতে ব্যৱহাৰ কৰি একদম আমাক সব কিনি মেলি একদম য'ত ত'ত ঘূৰাই ফুৰাইছে আৰু তাৰপৰা আমি কৈছোঁ ছাৰ বোলো আপোনাৰ লগত অহা বছৰকৈ লগ নাপামেই যিহেতু আমি ছেকেণ্ড ইয়েৰ ল'ৰা ছোৱালী অহা বছৰ পৰাতো ক'তনো লগ পাম তাৰপৰা কৈছে ছাৰে আৰু ছাৰে কান্দিছে আৰু কৈছে আৰু তোমালোকক লগ নাপাওঁ আৰু কি ক'বা আৰু প্ৰত্যেক বেট্ছৰ মানে প্ৰত্যেক বছৰে বছৰে নিজৰ ল'ৰা ছোৱালী বেলেগ বেলেগ আহে এনেকৈ বেলেগ বেলেগ ষ্টুডেণ্ট আহে সবেই আমাক এনেকৈ কয় আৰু মোৰ বহুত দুখ লাগে ব কিমান ল'ৰা ছোৱালীক পঢ়ালোঁ বোলে দুহেজাৰ সাত চনৰ পৰা বোলে ইয়াত বোলে ল'ৰা ছোৱালীকেই পঢ়াই আছোঁ বোলে তোমালোকে কিনো বুজিবা আৰু বোলে তেনেকৈ কৈছে আৰু তাৰপৰা আমি কৈছোঁ ঠিক তেনেদৰে আমাৰো একে গতি বোলো ছাৰ বোলো আপোনালোকক আমি বোলো এতিয়া ইয়াৰ পৰা নাপাম এতিয়া তোমালোকক আপোনালোকক ছাৰহঁতক বোলো এৰি থৈ যাম বোলো অ' হাইস্কুলততো বেলেগ এটা ছাৰ মাষ্টৰ পাইছিলোঁ সিহঁতৰলোককো এৰি থৈ আহিলোঁ এতিয়া আমি ডাঙৰ হ'লোঁ নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব পৰা হ'লোঁ ছাৰ ছাৰহঁতে কৈছে আৰু আমাক বোলে মানে বাটে ঘাটে দেখিলে মাতিবা আৰু তোমালোকে নিজৰ সন্তানৰ নিচিনা ভাবি বোলে যেতিয়াই দেখা তেতিয়াই মাতিবা আৰু বোলে আমি বোলে মনটোত বহুত ভাল পাওঁ বোলে তোমালোকে যদি মাতা নহ্ বোলে এনেকৈ কৈছে অঁ কৈছোঁ আমি ছাৰ অঁ ঠিকে আছে দিয়ক ছাৰ বোলে যেতিয়াই দেখোঁ তেতিয়াই মাতিম আপুনি টেনচন নল'ব আৰু বোলো এনেকৈ ক'লোঁ আৰু ছাৰে কৈছে আৰু তোমালোকৰ নিচিনা ল'ৰা ছোৱালী বোলে মই বোলে ইমান ভাল পাওঁ বোলে মোৰো এনেকুৱা ঘৰত ল'ৰা ছোৱালী আছে বোলে তেওঁলোক ঠিক তোমালোকৰ নিচিনাই বাৰু বুলি এনেকৈ কৈছে আৰু আমি কৈছোঁ আৰু অঁ অঁ ছাৰ হয় হয় বোলো এনেকৈ কৈছোঁ আও ছাৰে কৈছে বোলে তোমালোক বোলে ইমান ধুনীয়াকৈ বোলে ফটো চটো মাৰিলা ফূৰ্তি ফাৰ্টা কৰিলা বোলে অহা বছৰকে তুমি বোলে তোমালোকে বোলে আকৌ বোলে বেলেগ এখন কলেজলৈ যাবা বোলে ঠিক সেই মাষ্টৰ মাষ্টনীবিলাকৰ লগতো টিচাৰবিলাকৰ লগত তেনেকৈয়ে ফটো চটো মাৰিবা বোলে আমাক পাহৰি থাকিবা বোলে তোমালোকে হেই ছাৰ বোলো নাপাহৰো বোলো আপোনালোককনো পাহৰিব পাৰিমনে আপোনালোকে আমাৰ মা দেউতাৰ নিচিনা শুশ্ৰূষা শুশ মানে শুশ্ৰূষা কৰিছে ঠিক তেনেদৰে আমাকো মা দেউতাই সেই তেনেকুৱাকৈয়ে শুশ্ৰূষা কৰে মা দেউতাই সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে সৰু পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে এতিয়ানো বাৰু এতিয়া মাক দেউতাকক কেনেকৈনো পাহৰিব পাৰিম ঠিক তেনেদৰে আপোনালোকেও আমাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে পঢ়া শুনা যুগ মনোযোগ দিছে সেই ঠিক সেইদৰেও মা দেউতাও একে আপোনালোকৰ দৰে সমানে যুঁজি আছে নিজৰ ল'ৰা ছোৱালীয়ে যাতে ভৱিষ্যতে কি কৰিব পাৰে তাকেই ভাবিয়ে মাক বাপেকে ল'ৰা ছোৱালীক ল'ৰা ছোৱালীক ভালকৈ পঢ়িবলৈ কয় ঠিক সেইদৰে প্ৰত্যেক ল'ৰা ছোৱালীয়ে ঠিক তেনেকুৱা নহ'বও পাৰে আমি পঢ়ো বাৰু পঢ়োঁ হ'লেও আৰু ইমানো নপঢ়ো আৰু আজিকালি আৰু এইবিলাক আজিকালি মোবাইলৰ যুগ আমি মোবাইলতে গুগল পে' কৰি মানে গুগুলত চাৰ্চ কৰি ফটো মাৰি এইবিলাক চাওঁ প্ৰশ্ন চশ্নবিলাক চাই মেলি উত্তৰবিলাক লিখোঁ বাইদেউহঁতক দেখাওঁ বাইদেউহঁতে হৈছে ক'লে আৰু আমি ৰাইট চিনটো দি আনোঁ আৰু যেনে তেনে ঘৰত আহি মাক দেখাওঁ দেখিছা মা বহু শুদ্ধ হৈছে এনেকৈ বুলি কওঁ আৰু ঠিক সবৰে তেনেকুৱা আৰু সবেই আজিকালি মোবাইলৰ লগতেই কাম কাজ কৰে আমিও যাওঁ এনেকৈ পৰ্যটনস্থলীবোৰ চাই আমি ধুনীয়াকৈ পৰ্যটন মানে য'ত যাওঁ নহ্ এই যোৱা বছৰ লিকাবালিলৈ গৈছিলোঁ লিকাবালি জেগাবিলাক চাই মেলি ফটো চটো মাৰি লৈ ধুনীয়াকৈ তাত বহুত ধুনীয়া ধুনীয়া তাত আমি গৈ পাইছোঁ বাছখন ৰখাইছোঁ তাৰপৰা উ তাৰ ওচৰৰ মানুহবিলাক আহিলে আমাক এনেকুৱা নগা ড্ৰেছৰ নিচিনা দিলে আৰু পঞ্চাছ টকা পঞ্চাছ টকা লৈছে আৰু সবেই লৈ ফটো মাৰিলে ইমান ধুনীয়া দেখাইছে সব ল'ৰা ছোৱালীয়ে ফটো মাৰিছে আৰু যিহেতু ধুনীয়া লাগিবলৈ সবেই ফটো মাৰিবই নহ্ তাৰপৰা ফটো চটো মাৰি মেলি সকলো ষ্টুডেণ্টে লগতে মাৰিলে বাইদেউহঁতৰ লগতো মাৰিলোঁ আমি ছাৰ বাইদেউ সকলোবিলাকৰ লগত মাৰিলোঁ লগৰবোৰৰ লগত ফূৰ্তি ফাৰ্তা কৰি মেলি দিনটো উপভোগ কৰি গধূলি সময়ত ঘৰলৈ ঘূৰি আহোঁতে সবেই কান্দিছে আৰু হেৰি এইবছৰৰ পৰা বিদায় হ'ব নাই সেইকাৰণে আৰু সবেই কান্দা কাটা কৰিছে আমিও লগতে আৰু দুখ অকণ কৰিলোঁ আৰু তাৰপৰা সবেই ফূৰ্তি ফাৰ্তা কৰি মেলি আহি থাকোঁতে আহি থাকোঁতে আহি আছোঁ আহি পিনি এইটো গেলেকী আমাক গেলেকীত নমাই দিলে গেলেকীত নমাই দিলত মোক বৰদেউতাই লৈ আহিলেগৈ বৰদেউতাই লৈ আহিলেগৈ আনি পিনি ঘৰলৈ লৈ আহিলে ঘৰলৈ আহি ঘৰ পাওঁতে ঠিক চাৰে দছটা এঘাৰটামান বাজিলে চাৰে দছটা এঘাৰটামান বজাৰ পিছত তাৰপৰা মায়ে মোক সুধিছে আৰু কি কি হ'ল মই কৈছোঁ আৰু বাটত আইনাখন এনেকৈ বগীবিল দলং নৌপাওঁতেই বাটত গ্লাচৰ আইনাখন ভাগি পৰিলে বাইদেৱে অকণমান দুখ পালে হেণ্ডিমেনটোৱে অকণ দুখ পালে আৰু ষ্টুডেণ্টৰো হাতত অকণ অকণ লাগিছে আৰু তাৰ সবেই দুখ চুখ পালে আৰু তাৰপৰা বাছখন মানে ছোৱালীবোৰৰ কাৰণে এনেকৈ ভগা বাছবোৰ বেয়া নে ছোৱালীবোৰ কাৰণ কেলৈ অলপ উৎপাত কৰে যে সেইকাৰণে ল'ৰাবিলাকৰ ব্ৰাছ বাছখনেই দি দিলে আৰু আমাক কমেওতো দুশ ষ্টুডেণ্ট গৈছে ল'ৰা ছোৱালী সেইকাৰণে ছোৱালী বাছখন ল'ৰাক দি দিলে ল'ৰা বাছখন ছোৱালীক দি দিলে তাৰপৰা ছোৱালীবিলাকে বহুত নাচি বাগি ফূৰ্তি কৰিছে ছাৰে মনটোতে দুখ কৰিছে আৰু কাৰণ কেলৈ হেৰি বাছখন ভাগি গ'ল এনে এটা অঘটন হৈছে বহুত বছৰৰ মূৰত গৈছোঁ এনেকৈ অঘটন কেতিয়াও হোৱা দেখা নাই ঠিক সেইদৰে অঘটন হোৱাৰ বাবে ছাৰহঁতে বহুত দুখ কৰিছে দুখ কৰিও জীৱনটো জীৱনটো জীৱনত এনেকুৱা হ'ব বুলি ভবা নাছিলে কৈছে আৰু ছাৰহঁতেতো গম নাপায় সেই গাড়ীখন যে তেনেকৈ ৰাস্তাতে ভাগি যাব বুলি ঠিক সেইদৰে আমিও ভবা নাছিলোঁ বাৰু ৰাস্তাতে যে বা গাড়ীখন ভাগি যাব বুলি তাৰপৰা আহোঁতে এডোখৰ বগীবিল দলঙৰ সেইডোখৰ ৰাতি যে ৰাতি বহুত গাড়ী যাম আহি থাকোঁতে আহি থাকোঁতে বহুত দেৰি হৈছে আৰু আমি ঘৰৰ পৰা ফোন কৰি আছে আৰু আহিছা নাই আহিছানে আমি কৈছোঁ আৰু ৰ'বা গৈ আছোঁ গৈ পাওঁতে অলপ দেৰি হ'ব ঠিক সেইদৰে আমাৰ বহুত দেৰি হ'ল বহুত দেৰি পিছত তাৰপৰা আহি গেলেকী চাৰিআলি পাওঁতে ঘৰলৈ ফোন মাৰিছোঁ ফোন মাৰোঁতে কৈছে আৰু ক'ৰ পালাহি কি কথা কি বতৰা এনেকৈ সুধিছে আৰু তাৰপাছত আমি কৈছোঁ আৰু আমুক পালোহি তামুক পালোহি বুলি তাৰপৰা কৈছোঁ তাৰপৰা আহি পাই আহি ঘৰ পালোহি ঘৰ পাই আকৌ আকৌ নেক্সট বাৰ যাম বুলি ক'লোঁ তাৰপৰা নেক্সট বাৰ গ'লোঁ স্কুলৰ পৰা চৰাইদেউলৈ স্কুলৰ পৰা চৰাইদেউলৈ যাওঁতে বাইদেউহেঁত গৈছে মাৰ মানে গাৰ্জেন যাব লাগে নহ্ ষ্টুডেণ্টৰ লগত নহ'লে গাৰ্জেন ল'ৰা ছোৱালীবিলাকে বহুত বিশৃংখল উৎপাত সৃষ্টি কৰে সৰু ল'ৰা ছোৱালী যে ক্লাছ এইটত পঢ়ি থাকোঁতে গৈছিলোঁ নহ্ সেইকাৰণে আমি সব গৈ মেলি আমা মা দেউতা যোন যাব পাৰে সব যাব পাৰে আৰু তিনিশ টকাকৈ তুলিছিলে নিমাতী চৰাইদেউলৈ গৈছিলোঁ তিনিশ টকাকৈ তুলিলে আৰু ছাৰ বাইদেউ সব মিলিজুলি গ'লোঁ গৈ মেলি গেলেকী দীপা দীপালী বাইদেউ বুলি এগৰাকী আছে তাহাঁতৰ ঘৰত সোমাই মেলি সবেই বস্তু বাহন বাহিনী তুলি মেলি সব গৈ মেলি উঠি ল'লোঁ আৰু উঠি পিনি গৈ পিনি গৈ পালোঁগৈ এইফালে নাজিৰা নাজিৰাত এগৰাকী বাইদেউ আছে তেওঁকো তুলি মেলি সব উঠিলে উঠি মেলি তেওঁ ল'ৰা ছোৱালীকেইটা লৈ ল'লে লৈ মেলি সবেই ঘূৰি ফুৰি দিনটো উপভোগ কৰি ৰাতিলৈ আমি ঘৰ আহি পালোহি আৰু তাৰপৰা ছাৰহঁতে কৈছে আৰু কেনেকুৱা লাগিলে ছাৰ আপোনালোকৰ নিচিনা ছাৰ নিজৰ মাক দেউতাকৰ নিচিনা লাগে বোলো এনেকৈ কৈছো আৰু সবেই ল'ৰা ছোৱালীয়ে তাৰপাছত আমি কৈছোঁ আৰু তোম আপোনালোকৰ নিচিনা আপোনালোককো বোলো আমাৰ মা দেউতাৰগতে লাগে বোলো এনেকৈ কৈছোঁ আৰু কৈছে আৰু তাৰপৰা বোলে ঠিক তেনেকুৱাই বোলে সবৰে একে গতি বোলে তোমালোকে যেতিয়া এতিয়া বোলে আমাক এৰি যাব মন যোৱা নাই নহ্ বোলে ঠিক বোলে তোমালোক আমাৰো বোলে তোমালোকক বোলে পঠিয়াই দিব মন নাযায় যিহেতু এতিয়া বোলে বয়সৰ আজিকালি বয়স নহ'বলৈ তোমালোকে বোলে ওঠৰ মানে মেট্ৰিক দিব লাগিব মেট্ৰিক দি ভালকৈ মা দেউতাক মা দেউতাক চাব লাগিব চাই মেলি নিজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিব লাগিব সেইকাৰণে তোমালোকে এতিয়া যোৱা নাইনত নাইন টেনবিলাক পঢ়িবা হাইস্কুলৰ গেলেকীলৈও যাবা চাইকেল লৈ যাবা চাগে তোমালোকে এনেও বেছি উন্নত ঘৰৰ ল'ৰা ছোৱালী নহয় নহ্ যিহেতু চাইকেল লৈ যাবা সাৱধানে যাবা দূৰৰ ৰাস্তা গেলেকী চাৰিআলি সেইফালে বহুত দূৰৰ গাড়ী জাম আমি গৈ পাছোঁ নহ্ সেইকাৰণে কৈছোঁ আৰু তোমালোকে যাবা ভালদৰে তাৰপৰা আমি গেলেকী চাৰিআলিলৈ গ'লোঁ তাৰপৰা গেলেকী চাৰিআলি পাওগৈ পাও মানে বহুত দেৰি হয় আঠটা বজাতে ওলাই যাওঁ বা চাৰে আঠটামান বজাত পাওঁগৈ আৰু স্কুললৈ প্ৰাৰ্থনা চাৰ্থনা কৰে মেলে প্ৰাথনা কৰি মেলি গোটেইখন ফুৰি ঘূৰি তাৰপিছত ক্লাছ হয় নটা পৰা নটা পৰা ক্লাছ হয় নটা পঞ্চল্লিছলৈকে তিনিটা বজাত ছুটি দিয়ে আৰু ক্লাছ স্লাচ কৰি মেলি ঘৰলৈ গুচি আহোঁ আৰু তেনেকেই নাইন টেন বছৰটো গ'ল তাৰপৰা টেন ফাৰ্ষ্ট ইয়েৰ পালোঁ তাৰপৰা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড মেট্ৰিক পাছ কৰিলোঁ ছেকেণ্ড ডিভিজনত যেনে তেনে আৰু পঢ়ি শুনি কি পঢ়িলোঁ কি নপঢ়িলোঁ ঠিকনা নাই আৰু যেন তেনে পাছটো কৰিলোঁ আৰু তাৰপৰা গেলেকী কলেজত ফাৰ্ষ্ট ইয়েৰত নাম লগাই দিলে আৰু প্ৰথম কলেজ যাওঁতে কাকো চিনিয়ে নাপাওঁ লগৰ ল'ৰা ছোৱালীবিলাকক নামাতো তাৰপৰা প ফাৰ্ষ্ট ইয়েৰ বছৰটো ঠিক তেনেদৰে পাৰ কৰি দিলোঁ আৰু তাৰপৰা ছেকেণ্ড ইয়েৰ পালোঁগৈ গোটেই লগৰ ল'ৰা ছোৱালীবোৰ লগত চিনাকি হ'লোঁ সবেই একদম নিজৰ ফ্ৰেণ্ডৰ নিচিনা ভাবি সবৰ লগতে খোলা খুলিকৈ ফ্ৰীকৈ কথা পাতোঁ সবেই ভাল পায় আমাক একদম নিজৰ লগৰ বুলি মাতে সবৰ ঘৰলৈ যাওঁ মেলোঁ থাকি আহোঁগৈ কেতিয়াবা সিহঁতেও আহে আমাৰ ঘৰত থাকিবলৈ আমি যাওঁ তাৰপৰা এতিয়া ছেকেণ্ড ইয়েৰ পালোঁগৈ নহ্ ফাৰ্ষ্ট ইয়েৰ বছৰটো পাৰ কৰি দিলোঁ তাৰপৰা ছেকেণ্ড ইয়েৰ পালোঁগৈ ছেকেণ্ড ইয়েৰত আকৌ হেৰি হৈ আহিলে এইটো প্ৰেক্টিকেল এইফালে প্ৰি টেষ্ট তাৰপৰা আহিলে এক্সাম ফাইনেল এক্সাম আহিলে তাৰপৰা সবেই লগ খাই লগৰবিলাকৰ লগত প্ৰেক্টিকেল কৰোঁ তাৰপৰা ক্লাছ কৰোঁ আৰু কেতিয়াবা কেতিয়াবা কেতিয়াবা কেতিয়াবা মন গ'লে নকৰোঁ আৰু আৰু এইটো কি বুলি কয় সবেই নিজৰ নিজৰ মতে প্ৰেক্টিকেল কৰে কাৰোবাৰ আকৌ জগ্ৰফি কাৰোবাৰ হিষ্ট্ৰী কাৰোবাৰ আকৌ ইকনমিক সবৰে বেলেগ বেলেগ ভাগ আছে যে সেই কাৰণে সবেই নিজৰ মতে কৰে আৰু ঠিক সেইদৰে আমিও নিজৰ মতে কৰোঁ আৰু প্ৰেক্টিকেলটো কৰি মেলি গেলেকীলৈ যাওঁ গেলেকীত গৈ কম্পিউটাৰ ক্লাছ কৰোঁ কম্পিউটাৰ ক্লাছ কৰি মেলি সব ঘৰলৈ আহোঁতে তিনিটামান বাজে ঠিক তিনিটা বাজে আৰু ঘৰ ৰাতি হ'লে আন্ধাৰে হৈ যায় আন্ধাৰ হৈ শুব হয় টোপ কিতাপো পঢ়িব লাগে এইফালে টোপনিও ধৰে দিনৰ দিনটো চাইকেল চলাই থকা এইফালে কষ্ট টোপনি চুপনি ধৰে আৰু তথাপিও টোপনিটোকো নেওচি আৰু কিতাপ অকণ পঢ়োঁ আৰু পঢ়ি মেলি শুই যাওঁ হোৱাৰ পিছত সব উঠি ৰাতিপুৱা চাৰি ঠিক পাঁচটা বজাত উঠোঁ আৰু পাঁচটা বজাত উঠি মেলি আকৌ টিউশ্যন যাবলগীয়া হয় ৰাতিপুৱা আকৌ পাঁচটা বজাত টিউশ্যন যাওঁ টিউশ্যন গৈ মেলি সাতটা বজাত বজাত ঘৰলৈ আহোঁ সাতটা বজাত ঘৰলৈ আহি আকৌ কলেজলৈ যাব লাগে কলেজত আকৌ নটা বজাপৰা ক্লাছ কৰে তাৰপৰা কলেজত ক্লাছ কৰে ক্লাছ স্লাছ কৰি মেলি ফুল ক্লাছ কৰিব লাগে নহ'লে আকৌ দিগদাৰ নে এইবিলাক ফুল ক্লাছ কৰোঁ আকৌ বাৰটামান বাজে আকৌ শুকুৰবাৰ দিনা লাইভ স্কিলৰ ক্লাছ কৰে লাইভ স্কিলৰ ক্লাছ কৰে আকৌ এই কম্পিউটাৰ ক্লাছ কৰে কেতিয়াবা কেতিয়াবা যেতিয়া তেতিয়া এইবিলাক কৰিয়ে থাকে আৰু গানৰ প্ৰগ্ৰেম পাতে কেতিয়াবা শিক্ষক দিৱস টিচাৰ্চ দে আমি পাতিলোঁ ডাঙৰকৈ পাতিলোঁ চেলিব্ৰেশ্যন কৰিলোঁ ছাৰ বাইদেউক মানে সবকে গিফ্ট দিলোঁ উপহাৰ দিলোঁ শিক্ষকক সন্মান কৰিলোঁ তাৰপাছত এইবিলাক ঘূৰি মেলি সব পৰি মেলি আকৌ প্ৰিঞ্চিপাল মেম ৰিটায়াৰ হ'ল সবেই অলপ মানে প্ৰিঞ্চিপাল মেম ৰিটায়াৰ হৈছে ন সবে একদম ধুনীয়াকৈ পাতি মেলি প্ৰিঞ্চিপাল মেমক ধুনীয়াকৈ বিদায় দিলোঁ তাৰ প্ৰিন্সিপাল মেম গ'ল তাৰপিছত আমি সবে কিতাপ দি কিতাপ এখন এখন উপহাৰ দি পিনি সঁফুৰাৰ সৈতে সব মিলাই মেলি মেমক উপহাৰ দিলোঁ দি পিনি মেমক উপহাৰ দি মেলি গ'ল আৰু মেমে কা দুখ কৰিছে আৰু মেমৰ ঘৰ গুৱাহাটীত এইফালে শিৱসাগৰত থাকি লয়হি ভাড়া ৰুম লৈ তেওঁৰ হাজবেণ্ডে আগতে টিচাৰে কৰিছিলে টিচাৰ কৰা পিছত এতিয়া টিচাৰ ৰিটায়াৰ হ'ল নাই সেইকাৰণে মেমো যাব লগা হ'ল মেমো ৰিটায়াৰ হ'ল মেমক আমি বেছি পোৱা নাছিলোঁ দুবছৰ দিন পালোঁ দুবছৰ দিন পায়ে মেমক ইমান আপোন যেন লাগিলে এৰি দিব মন যোৱা নাছিলে তাৰপৰা মেমৰ লগত পিকনিক যোৱা ফূৰ্তি ফাৰ্তা কৰাবোৰ বহুত মনত পৰিলে দুখ লাগিলে মা মেমে কৈছে তোমালোকে বোলে নিজৰ ল'ৰা ছোৱালীগতে তোমালোকে বোলে মোক বোলে ইমান সন্মান কৰা বোলে তাৰপৰা মেমে দুখ কৰিছে কান্দিছে আমি বহুত দুখ কৰিছোঁ আৰু সবেই নিজৰ মতে সবেই দুখ কৰিছে আৰু কান্দিছে তাৰপৰা মেমে কৈছে আৰু যাওঁ আৰু তোমালোকে ভালকৈ পঢ়া শুনা কৰিবা মই ফোন কৰি খবৰ লৈ থাকিম দেই মেমে ছ'চিয়লজি ক্লাছ পায় আৰু তাৰপৰা মেমে কৈছে মই বোলে ছ'চিয়লজি ক্লাছটো বেছিদিন কৰিব নোৱাৰিলোঁ তোমালোকে নিজে পঢ়িবা আৰু মই গ্ৰুপত দি দিম বাৰু তোমালোকক মই এতিয়া প্ৰাপ্ত শিক্ষক হৈ প্ৰাক্তন শিক্ষক হৈ হ'লেও দি দিম বাৰু তোমালোকে বেয়া চেয়া নাপাবা মই ক্লাছ কৰিবলৈ টাইম নাপালোঁ আৰু কি ক'বা উপায় নাই এনেকৈ কৈছে